আজিৰ দিনত টেকন'ল'জী আচলতে আমাৰ জীৱনৰ কাৰণে এটা আশীৰ্বাদ আমি টেকন'ল'জীৰ সহায়ত জীৱনটো বহুত সহজ হৈ পৰিছে কিন্তু টেকন'ল'জীৰ টেকন'ল'জী যেতিয়া আমাৰ জীৱনত ভৰ হৈ পৰিছে সেইখিনি সময়তে ক'ৰবাখিনিত আমাৰ জীৱনৰ যিটো এটা নিৰ্দিষ্ট গতি আছে সেই গতিটো ক'ৰবাত হেৰুৱাই পেলাইছোঁ হয়তো আমি সময়তকৈ বেছি আগবাঢ়িব খুজিছোঁ বা কিছু কিছু ক্ষেত্ৰত আমি বেছি পিচ পৰি ৰৈছোঁ যদি আমি টেকন'ল'জীৰ লগত মিলাব পৰা নাই আমি বেছি পিছ পৰি ৰৈছোঁ তেনেকুৱা ক্ষেত্ৰত আমাৰ অসুবিধাৰ সৃষ্টি হৈছে টেকন'ল'জীৰ কাৰণে আমাৰ পাৰিবাৰিক জীৱনত বা লাইফ ষ্টাইলত বিভিন্ন ধৰণৰ প্ৰতিবন্ধকৰ সৃষ্টি হৈছে আৰু বহু ক্ষেত্ৰত সহায়ো হৈছে প্ৰতি প্ৰতিবন্ধক বুলি ক'বলৈ গ'লে আমি এতিয়া হয়তো একখন ঘৰৰে চাৰিজন মানুহে ইজন সিজনৰ লগত কথা পাতিবলৈ সময় নাই তাতকৈ বেছি আমি আমাৰ মোবাইলটোত বা লেপটপত তেনেকৈ আমি নিজকে বেছিকৈ ব্যস্ত ৰাখোঁ আৰু তাৰ কাৰণে আমি কাকো দোষো দিব নোৱাৰোঁ কাৰণ সকলো আমি আমাৰ কামবিলাক আজিকালি মোবাইল বা লেপটপৰ আশে পাশেই হয় গতিকে তাৰ লগত জড়িত হৈ থাকোঁতে কোনোবাখিনিত আমি আমাৰ যিখিনি আমাৰ ভেলিউজ বুলি কওঁ আমাৰ ঘৰৰ মানুহৰ লগত একেলগে বহি খোৱা একেলগে বহি কথা পতা ইজনে সিজনৰ খবৰ লোৱা সেই বস্তুবোৰ ক'ৰবাত আমি একেই আমি ঘৰৰ মানুহজনৰ খবৰ হয়তো আমি ফেচবুকত কমেণ্ট এটা দি লৈছোঁ কিন্তু তেওঁক মুখমুখিকৈ হয়তো বহিপেলাই আমি খবৰটো লোৱা নাই গতিকে তেনেকুৱা ধৰণৰ বহুতখিনি আমাৰ ভাৰ্বেল কমিউনিকেচনটো নোহোৱা হৈ গৈছে তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে আৰু লাইফষ্টাইলৰ ক্ষেত্ৰত ক'বলৈ গ'লে টেকন'ল'জীয়ে আমাক লাইফষ্টাইলটো বহুখিনি আমি নেচাৰেল হৈ থকিব পৰা নাই আচলতে আমি বহুত বেছি টেকন'ল'জী ডিপেনডেণ্ট হৈ আছোঁ আজিকালি আমি অকণমান কাৰেণ্টটো গ'লেই আমাৰ হাহাকাৰ লাগে যে আমি এতিয়া ক'ত পাম এতিয়া ফেনখন নহ'লে আমি কেনেকৈ চলিম এ চিটো নহ'লে কেনেকৈ চলিম কিন্তু তেনেকৈ আমি সৰুতে দেখি আহিছোঁ যে কাৰেণ্ট নহ'লেও আমি চোতালত বহি মুকলি বতাহ খাই পেলায়ো আমি বহুত সময় থাকি দিব পাৰিছিলোঁ আজিকালি সেইটো মানে ভাৱিবই নোৱাৰি গতিকে তেনেকুৱা হৈছে আমি প্ৰত্যেকটো মুহূৰ্তত আমাক আমি মানে টেকন'ল'জীৰ পিছত দৌৰি আছোঁ নে টেকন'ল'জীক আমাৰ পিছত দৌৰাই আছোঁ তেনেকেধৰণে আমি টেকন'ল'জীৰ ওপৰত ডিপেনডেণ্ট হৈ আছোঁ যাৰ কাৰণে তেনেকুৱা ধৰণৰ বহুত প্ৰতিবন্ধকৰ সৃষ্টি হৈছে আৰু যদি ভৱিষ্যতে কেতিয়াবা এনেকুৱা এটা দিন আহে যে টেকন'ল'জী আজিৰ পৰা নাই আকৌ আমি সেই পুৰণা দিনৰ নিচিনাকৈ কোনোধৰণৰ নতুন টেকন'ল'জী নোহোৱাকৈ চলিব লাগিব তেতিয়া কিন্তু আমাৰ বহুখিনি অসুবিধাৰ সৃষ্টি হ'ব আমি তেনেকুৱা এটা লাইফ ষ্টাইল গঢ়ি তুলিছোঁ যিটো এতিয়া আমি নেচাৰেল হৈ থকাগৈ নাই অলপো